অঁ প্ৰথম কথা গীত গাবৰ বাবে উৎসাহ দিয়া মোৰ জীৱনৰ প্ৰথম ব্যক্তিজনেই হৈছে মোৰ মা মোৰ মায়ে মোক সৰুৰেপৰা গান শিকাইছে আৰু যিকোনো অনুষ্ঠান প্ৰতিষ্ঠানতে মোক গীত গাবৰ বাবে উৎসাহ প্ৰদান কৰে আৰু মোক মায়ে যিকোনো অনুষ্ঠানলৈকে গীত গাবলৈ লৈ যায় সৰুৰেপৰা মইনা পাৰিজাতলৈয়ে হওক বা এই শংকৰ উৎসৱেই হওক বা বিদ্যালয়ৰ যিকোনো অনুষ্ঠানতে হওক মায়ে মোক গীত এটা গাবলৈ প্ৰস্তুত নোহোৱালৈকে নেৰে মই সদায় যিকোনো অনুষ্ঠানতে বিদ্যালয় অনুষ্ঠানতে হওক বা গাঁৱৰ শংকৰ উৎসৱতে হওক এইবিলাক যিকোনো অনুষ্ঠানত বা সভা সমিতিতে হওক গীত এটা গাবলৈ সদায় মায়ে মোক আগবাঢ়ি যাবলৈ কয় আৰু এই ক্ষেত্ৰত মই মাৰপৰা যথেষ্ট উৎসাহ পালোঁ আৰু এতিয়াও বৰ্তমানেও মোক বৰ্তমানেও মায়ে মোক উৎসাহ প্ৰদান কৰে এতিয়া মই এখন কৰ্মসূত্ৰে এখন মহাবিদ্যালয়ত অংশকালীন ফেকাল্টি হিচাপে কাম কৰি আছো তাতো যেতিয়া যিকোনো যিকোনো সাংস্কৃতিক অনুষ্ঠান হয় সেই সাংস্কৃতিক অনুষ্ঠান বিষয়ৰ কথা যেতিয়া মই মাক জনাওঁ মায়ে মোক প্ৰথমেই সেইটো কথাই কয় যে তই এটা গান গাবি আৰু ময়ো চেষ্টা কৰোঁ গান এটা গাবলৈ যিহেতু গান গাই মই ভালপাওঁ সেয়েহে এই ক্ষেত্ৰত মই মাকে মোৰ মাকে প্ৰথম ব্যক্তি বুলি ক'ব লাগিব যিয়ে মোক গীত গাবৰ বাবে উৎসাহ প্ৰদান কৰিলে আৰু ইমানখিনি আগবাঢ়ি যোৱাত মোক সহায় কৰিলে